এটা সময় আছিলে য'ত মই বহুত ভুল কৰিছিলোঁ কিন্তু যিহেতু ভুল কৰিছিলোঁ বহুত ভুল হৈ হৈ গৈ আছিলে মোৰ পৰা তাৰপিছত মই নিজকে ঠিক কৰিবলৈ অলপ চেষ্টা কৰিলোঁ অলপ ডাঙৰৰ সহায় লৈছিলোঁ চেষ্টা কৰিছিলোঁ যে মই ঠিক হৈ যাওঁ কামটো আকৌ পু পুনৰ ভালকৈ কৰিব পাৰোঁ তো সেইবাবে মই মই আপ্ৰাণ চেষ্টা চলাইছিলোঁ বহুত চেষ্টা চলাইছিলোঁ তাৰপিছত মই কামটো ঠিকভাৱে হৈ গ'ল তাৰপিছত মই

কৰিলোঁ কাম এতিয়া মই যিবোৰ কাম কৰোঁ তাত নকওঁ যে ভুল নহয় ভুল হ'ব পাৰে কিন্তু ঠিক কৰিব পৰা ক্ষমতাটো আহি গ'ল আৰু তেনেকেই আৰু